আমাৰ ব্যৱসায়ৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ বহুতো ধৰণৰ হিচাপ নিকাব আহি পৰে আজি আমাৰ চল্লিছ পঞ্চাছ হাজাৰ টকা আমাৰ খৰচা হৈ যায় আমি সেই টকা সেই ক্ষতিপূৰণ হৈ যায় তথাপিতো আমি সিমানখিনি খৰচা হয় আৰু ক্ষতিপূৰণো হয় কিছুমানে সেই সিমানখিনি আমাৰ দানা পানী দিওঁতে খৰচা হয় আৰু কিছুমানে সেই হাঁহ কুকুৰা বাকীলৈ নিয়ে সেই তেনেকুৱা ধৰণতো আমাৰ বহুতখিনি লোকচান আহি পৰে হোৱাৰ পাছত আমাৰ বহুতখিনি ক্ষতিপূৰ্ণ ক্ষতিপূৰ্ণ হয় হোৱাৰ বাবে আমি হাঁহ কুকুৰা অকমান এই কিছুমান ক্ষেত্ৰত হেৰি বাঢ়ে কিছুমান ক্ষেত্ৰত ক্ষতিপূৰণ হৈ যায় কমি যায় সেইদৰে মানে আমাৰ পশুপালনখিনি যত্নকৈ থোৱা হয় যত্নকৈ থও যদিও আমাৰ বহুতখিনি ক্ষতিপূৰণ হয় আৰু বহুতখিনি আমাক খৰচা হৈ যায় কেতিয়াবা আমাৰ পইচা পাতি হয়তো আমাৰ চল্লিছ পঞ্চাছহাজাৰ মানে আমাৰ হৈ যায় আৰু ক্ষতিপূৰণ হ'লেতো আৰু আমাৰ হাঁহ কুকুৰা মৰি যায় দৰৱ পাতি কেতিয়াবা দিলেও আমাৰ বাছে কিছুমান কিছুমান মৰে সেইদৰে আমাৰ বহুতখিনি মানে ক্ষতিপূৰণ হয় হোৱাৰ বাবে আমাৰ লোকচান মানে বহুতখিনি আহি পৰে সেইদৰে আমি আৰু হাঁহ কুকুৰা পালন কৰোঁ আমাৰ হাঁহ কুকুৰা পালন নকৰিলেও আমাৰ আমাৰ ঘৰখন নচলে আমি ক্ষতিপূৰণ হ'লেও আৰু সেইদৰে আমি হাঁহ কুকুৰাখিনি পালন কৰি থাকিবলগীয়া হয়